অঁ ৰূপা নি অঁ কি কৰিছা অঁ অঁ দুইজনীয়ে মিলি হেৰিয়কে কৰোঁ নহ'লে কাপোৰ ব্যৱসায়কে আৰম্ভ কৰোঁ চৰাইদেউ ফেষ্টিভেলৰ দোকানক এখন এখনকে দিওঁ নহ'লে দুইজনী মিলি অঁ ন তাৰিখৰ পৰা আছে নহয় তাকে কৰোঁ নহয় দুইজনীয়ে দোকান এখন ভাড়লৈ ল'য় ল'ম দুহেজাৰ ল'ব হেৰি ভাড়াটো দুইজনী কাপোৰ কোৱা

আছে অলপ

সেইবোৰো লয় যাম আৰু অলপ চলপ তিনিচুকীয়াৰ পৰা লৈ আহিমগৈ দুইজনীয়ে গৈ কিছুমান বস্তু

তিনিদিনীয়া তিনিদিনীয়া

অঁ অঁ তাকে

বনাম অঁ জেগাডখৰো চাই আহিমগৈ দোকান এখন কমিটিৰ লগত পাতি দেই অঁ আহিমগৈ কিমান কি হয় তাতে পাতি মেলি আহিম আৰু দুইজনীয়ে তেতিয়া ওলাব ওলাব ন দহ এঘাৰ তিনিদিন হ'ব তিনিদিন তাৰ পিছত বিহু কাম হ'ব আৰু নালাগে তাত মানুহ বহুত হয় নহয় দোকানবোৰ ধুনীয়াকৈ চলে বাৰু অঁ প্ৰত্য়েকটা ছেক্টৰ গৈছে অঁ এইবাৰ মানুহ বেছি হ'ব

অঁ ভাল হ'ব অঁ অঁ তেনেকুৱা কে বাহিৰে ফৰেইনাৰবিলাকে ভাল পাব খাই ন ঠিকে ভাবিছা বাৰু অঁ অঁ সেইটোৱ অঁ অঁ অলপ অলপ কৈ ঠিকেই অঁ অঁ যাব পাৰিম বাৰু

অঁ অঁ বহি একেলগতে বহি আলোচনা কৰিম ন অঁ অঁ একেবাৰে কাম চাম আজৰি হৈ বুলি ঠিক আছে বাৰু তেতিয়াহ'লে এতিয়া ৰাখিছোঁ ন ৰাখোঁ দেই